অ কওকচোন কওকচোন আপোনাৰ ৰুমটো একেবাৰে নতুন নেকি

অ অ হয় হয় এ চিও লগাবা ন' অ আৰু তোমাৰ নহয় কামৰ বাৰু মই দামটো প্ৰথমে চাই ল'ম আমিতো স্কুৱাৰফুট হিচাপত কাম কৰোঁ তো তোমাৰ মতে কিমান কি আছে মই চাব লাগিব যেনিবা দামটো বাৰু হৈ যাব অ আপোনাক কিমান টাইমত গ'লে মই পোৱা হ'ব মানে কোন কোন

অ অ অ

অ অ অ অ ঠিক আছে বাৰু মই চাই ল'ম বাৰু অ অ তাৰপৰা দৰ দাম ক'ম বাৰু অ